ছালৰ ছালখনৰ ছালখন যত্ন ল'বলৈ আমি বিভিন্ন বিভিন্ন বস্তু ঘৰুৱা হিচাপে ব্যৱহাৰ কৰিব পা কৰোঁ প্ৰথমে মই যদি বজাৰৰ পৰা দেউতাই অমিতা আনে তেতিয়া মই অমিতা চাই ল'ৰালৰিকৈ মোনাত অমিতা আনিছেনে অমিতা চাওঁ অমিতা কাটি মেলি তেনেকৈ স্কিনখনত ধুনীয়াকৈ বাকলি চাকলি গোটাই অমিতাৰ সেই ৰঙা ৰঙা সেই ষ্টৰটো সানোঁ সানি মেলি তেতিয়া বিলাহী আনিছে যদি বিলাহীও সানোঁ বিলাহী আনি বিলাহী খানো তেনেকৈ স্কিন যত্ন লওঁ তেতিয়া অলপ পিছল হয় মুখখন পিছল হয় অমিতা সানিলে পিচল হয় ধুনীয়া হয় উজ্জ্বলতা বাঢ়ে বিলাহী সানিলে মুখখন ধূলি মাকতি যদি লাগি থাকে চাফা হয় তেনেকৈ কৰা হয় তাৰপিছতে আমাৰ মায়ে আকৌ ব্যৱহাৰ কৰে অলেবেৰা অলেবেৰা আৰু গাখীৰৰ সৰ অলেবেৰা সানিলে অলেবেৰাটো ঘৰতে আপুনি গছ ৰুই কৰি তেনেকৈ ৰুব পাৰে তেনেকৈ তাবত দি ৰুব পাৰে সেই অলেবেৰাটো সানিলে অলেবেৰাৰ যিটো জেল থাকে সেইটো জেলটো উলিয়াই মুখত সানিব লাগে তেতিয়া স্কিণটো স্মুথ হয় স্মুথ আৰু ভাল হয় চুবলৈ অলপ ধুনীয়া হয় স্কিনটো উজ্জ্বল বাঢ়ে উজ্জ্বলতা বাঢ়ে সেই অলেবেৰাটো সানিলে গাখীৰৰ সৰটো ৰাতি হোৱাৰ আগত মুখ হাত ধুই ধুনীয়াকৈ মুখখন ধুই মুখখন ধুই মেলি গাখীৰৰ সৰটো অলপমান তৰপ দি পেলাই তেনেকৈ নাৰিকল তেল ব্যৱহাৰ কৰিব বা গাখীৰৰ সৰ এনেকৈ লগাই মেলি থৈ দিব শুই দিব লাগে শুই মেলি ৰাতিপুৱা উঠি ধুনীয়াকৈ মুখ ধুই মুখ ধুলে তেতিয়া উজ্জ্বলতা বাঢ়ে অলেবেৰা বা গাখীৰ সানিলেও উজ্জ্বলতা বাঢ়ে প্ৰত্যেকটো বস্তুৱেই উজ্বলতা বাঢ়ে অলপ সেই জেলটো লাগিলেও ভাল হয় গাখীৰৰ সৰটোৱে অলপ কোমল কৰে গালৰ ছালবিলাক ধুনীয়া কৰে মোৰ ভণ্টিয়ে আকৌ ব্যৱহাৰ কৰে ৰঙা মাটি বা হালধিও ব্যৱহাৰ কৰে হালধি সানিলেও ধুনীয়া হয় স্কিনটো ৰঙা মাটি সানিলেও স্কিনটো ধুনীয়া হয় বহুত বেছি ভাল হয় অমিতা বিলাহী আপুনি যিয়ে নাসানক অমিতাও সানিব পাৰে বিলাহী সানিব পাৰে অলেবেৰা সানিব পাৰে গাখীৰৰ সৰ ৰঙা মাটি হালধি নাৰিকল তেল আছে যদি নাৰিকল তেলো ব্যৱহাৰ কৰিব লাগে এইবিলাক এই বহুত বেছি ভাল হয় বহুত উজ্জ্বলতা বাঢ়ে মুখখনৰ য'ত ধূলি মাকতি নাইকীয়া হয় ক'ৰবাত যদি কিবা ডাগ চাগো থাকে সেইবিলাকো আঁতৰি যায় আঁতৰি যায় কোমল হয় গাল গালবিলাকত উজ্জ্বল স্কিনটো পূৰা কোমল হয় তেনেকুৱা হয় এইবিলাক বিভিন্ন ধৰণৰ বস্তু তেনেকৈ ব্যৱহাৰ কৰি কৰিব পাৰে হালধি গাখীৰৰ সৰ সেনেকৈ মিলাই তুলসী পাত দিও এনেকেও ছালৰ যত্ন ল'ব পাৰি ছালৰ যত্ন ল'ব পাৰি ৰ'দত বেছিকৈ ওলাব নালাগে ৰ'দত বেছি ওলালে কো স্কিনটো বহুত বেছি ধূলি মাকতি লাগিলে ইস্কিণ ডাঠ হৈ যায় চছমা পিন্ধিলে চকু ক'লা পৰে আৰু তেলেতীয়া বিভিন্ন জাতীয় বেলেগ ক্ৰীম চিম সানিলে ক্ৰীম যদি সনা হয় তেতিয়া তেলেতীয়া হয় তেলেতীয়া হ'লে মুখখন গুটি উঠে মুখত শালমইনা হয় বিভিন্ন ধৰণৰ দাগ হয় তেতিয়া বেছি বেছি তেলেতীয়া হ'লে গুটি বে বে বেছি বহুত বেছি হয় তেতিয়া সেই ঘৰুৱা যতন ল'ব পাৰে অমিতা বিলাহী এইবিলাক সানি ঘৰুৱা ঘৰুৱাভাৱে তেনেকৈ যতন ল'ব পাৰে মুখখন অলপ ধুনীয়া ধুনীয়া মানে ছালটো অলপ উজ্জ্বলতা বাঢ়ি যায় ধুনীয়া হয় অলপ মিহি হয় তে তেলেতীয়া ভাৱটো নাইকীয়া হয় এনেকুৱা চকুৰ তেনেকুৱা গুৰি অংশবিলাক ক'লা পৰিলে ক'লা ক'লা নাইকীয়া হয় আৰু বিশেষকৈ ৰ'দত ওলাব নালাগে ৰ'দত যদিও একেবাৰে নোলালেও নহয় তেনেকুৱা সেই ঘৰৰ বিভিন্ন এইবিলাক বিলাহী চিলাহী এনেকৈ সানিব লাগে আৰু দিনত এনেকৈ দিনতো ব্যৱহাৰ কৰিব পাৰে ৰাতি শোৱাৰ সময়ত মুখ হাত ধুই মুখ ধুই ধুনীয়াকৈ সানি পেলাই শুব লাগে সানি থ'ব লাগে শোৱাৰ আগত ধুনীয়াকৈ সানি মেলি তেতিয়া স্কিণটো বহুত বেছি ভাল হয় তেতিয়া ক'লা গুৰি তেনেকুৱা ক'লা দাগ নাইকীয়া হয় গুটি নুঠা হয় তেলেতীয়া তেলেতীয়া তেলেতীয়া হৈ থাকিলে গুটি উঠে তেতিয়া গুটি নুঠা হয় ৰ'দত ওলাব নালাগে তেতিয়া ক' দাগবোৰ গুচি যায় গুচি যায় হালধিও হালধি গাখীৰৰ সৰ এ তুলসী পাত এনেকৈ মিলাইও সানিব পাৰে সনা পাঁচ মিনিট দছ মিনিট পোন্ধৰ মিনিট যিমান মিনিট আধা ঘণ্টা হ'লেও এনেকৈ ৰখি অলপ টাইম সানি পেলাই ৰ'ব লাগে ৰোৱাৰ পিছত ধুনীয়াকৈ মুখ ধুনীয়াকৈ ধুব লাগে মুখখন তেতিয়া উজ্জ্বলতা বেছি বাঢ়ে ধুনীয়া হয় দেখিবলৈ ছালটো অলপ মিহি মিহি হয় সেইখিনিয়ে ঘৰুৱাভাৱে লোৱা হয় এনেকৈ সেয়াই আৰু